অঁ কেব নেকি

অঁ মই যোৰহাটৰপৰা ক'লো মালৌ আলিৰপৰা

অঁ মোৰ তাৰমানে মা আৰু দেউতা আহি আছে গতিকে যোৰহাটলৈ যোৰহাটৰপৰা আমি শিৱসাগৰলৈ যাম শিৱসাগৰত হয় হয় হয় শিৱসাগৰত তাৰমানে জয়দৌল শিৱদৌল ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এইখিনি দেখুৱাব লাগিব গতিকে মই বৰ বিশেষ তাৰ নাজানো জেগাখিনিৰ বিষয়ে আপুনি জানে নেকি বাৰু

ঠিকে আছে তেনেহ'লে দেখুৱাবও পাৰিব আমাৰ ৰাতিপুৱা আমি সাতটামান বজাত আমি ওলাই যাম আবেলি আমি ঘূৰি আহিম হয় আপোনাৰ এই ইয়াৰপৰা যোৰহাটৰপৰা ৰাতিপুৱা সাতটাৰপৰা আপুনি ডেইলি ছিষ্টেমত ল'বনে নে ঘণ্টা ছিষ্টেমত ল'ব ইছ হয় হয় কিবা কম হ'ব নেকি নাই চাৰি হেজাৰ টকাটো বহুত বেছি হৈ যায় মই পঁচিছশ মানত হ'ব বুলি ভাবিছিলোঁ

চাওক যদি পাৰে জনাব হয় নেকি আপুনি সুধি চাওক আপোনালোকৰ বছক যদি পাৰে জনাব ঠিক আছে